অঁ গোস্বামী দা

আছোঁ দিয়ক অঁ আপোনাৰ ফোন কৰিছিল নেকি আপুনি মোক ফোন কৰিছিল নেকি কি হে কিয়া তিৰিটো নাই ঘৰত অঁ কোন দিনা অঁ অঁ একো কৰিব পৰা নাই পিঠা এতিয়া এতিয়াতো তাকেতো কৈ আছোঁ ৰ'ব ন' অঁ ক'ত বেৰাব ক'ত কি কৰিব তিৰিটো আহিলে ভালকৈ খোৱাব দিয়ক এই এটা শুনক মই মই এটা মই এটা দিহা দিওঁ শুনিব অঁ ঘৰত অঁ শুনছে এই নতুন চাউলখিনি তাৰমানে এক হে একপোৱা আধা কেজিমান চাউল অলপ ভাল কৰি ধুই ফেলে আধা ঘণ্টামান ভিজেই থৈ দিব ভিজেই থৈ দি মিক্সিতে হেৰি কৰিব সেইটো শুনক মই কৈ আছোঁ ভিজেই থৈ দি আধা আধা ঘণ্টামান ভিজে থলাক ভিজেই থৈ উঠি তাৰপৰা চাউলখিনি মিক্সিত দিওঁ মিক্সিত দিয়াৰ এটা আধাকাপমান পানী দিব চাউলে সৈতে দি এনেকৈ মাৰি ল'ব মাৰি লৈ লৈ এই ডাঙৰ কুকাৰৰ যে বাতি আছে সেই বাতিটোত সেনেকে দিব সেনেকে দি আৰ চেনি সেনেকে দিলে পাৰিলে দিব দি ফেলে কম চিমত একদম কুকাৰটো বহাই দিব কিন্তু কুকাৰটোৰ সেই ঢাকনিৰ হেৰিটো হুইচেলটো অঁ দে এই ঢাকনিটো মাৰি মাৰি ফেলে প্ৰেচাৰৰ যিটো হুইচেলটো খুলি দিব লাগিব নহ'লে এইটো হেৰিটো ব্ৰাষ্ট হৈ যাব সেইটো খুলি দিব দি ফেলে এ আধা ঘণ্টা আধা ঘণ্টা পঁয়ত্ৰিছ মিনিটত চাব খুলি ফেলে লাগি নাহে তেতিয়াহ'লে পিঠাটো হৈছে হ'ব দে সেনেকৈ বনাই চাবচোন চাই ফেলে মোক ক'ব দিয়ক হ'ব দিয়ক সেনেকৈ বনাব অঁ দিয়ক অঁ হ'ব হ'ব যাম দিয়ক